আৰু চেনিটাইজাৰ লগাবলৈ দিয়ে মুখত মাক্স মাৰি থাকিব লাগে কেনিও ওলাই সোমাই যাব নোৱাৰি কেনিও একো কাম এটা কৰিব নোৱাৰি বাহিৰত খৰি মাৰি একো বস্তু আনিবগৈ নোৱাৰি ভিতৰতে সোমাই থাকিব লাগে কোনোদিন তাৰ মানে বাহিৰলৈ ওলাবই নোৱাৰি এই দোকান বজাৰ কৰিবলৈও যাব নোৱাৰি বন্ধ বজাৰ চজাৰ গোটেই তাৰ মানে বন্ধ গোলাঘাট বন্ধই হৈ গৈছিলে এই মাহেকে পশকে কেতিয়াবা দোকানত হেৰি দিছিলে কি কয় পিঁয়াজ আলু এইবোৰ কিবাকিবি দাইল চাইল এইবোৰ দিছিলে এসপ্তাহ এসপ্তাহৰ মূৰে মূৰে এমাহৰ মূৰে মূৰে দিছিলে আৰু যাওঁতেও আকৌ ক'ভিডৰ কাৰণে এইবোৰ মুখত মাক্স পিন্ধি যাব লাগে চেনিটাইজাৰ ল'ব লাগে আৰু ক'ভিডৰ পাছত এইবোৰ বেজী দৰব তাৰ মানে এইবোৰ এইবোৰ কিহৰ কিহৰ বেজী দিছিলে কৰোনা বেজী বেজী দিছিলে কৰোনা বেজী দিলত এইবোৰ মানুহবোৰৰ এই বেছি হেৰিয়ে হ'ল কোনোফালেই এতিয়া যাবই নোৱাৰি আহিলেহে হ'ব যাব পাৰিব এতিয়া কৰোনাৰ কাৰণে তাৰ মানে বেলেগলৈ ওলাই যাবলৈয়ে নিদিয়ে কোনো মানুহ কোনো মানুহ কাৰো ঘৰলৈ যাব নোৱাৰে ঘৰৰ ভিতৰতে সোমাই থাকে ঘৰৰ ভিতৰতে সোমাই থাকে ভিতৰতে সোমাই সোমাই আৰু থাকি থাকি আৰু কৰোনাটো গ'লগৈ এতিয়াও কৰোনা নাই বুলিয়ে কৈছে নাই বুলি ক'লেও তাৰ মানে এতিয়া কৰোনাৰ কাৰণে একো কাপোৰ মুখত মাক্স চাক্স নলগায় নলগালেও আকৌ জানো কৰোনা ঘূৰিয়ে আহেনে কিয়ে নে ক'ব নোৱাৰো নহয় আমি কৰোনা ঘূৰি আহিলেতো আকৌ এতিয়া বিপদেই আৰু এতিয়াতো মানুহ দুনুহ ঢেৰ মৰিছে এতিয়া বহুত মানুহ মৰিছে আমাৰ চুকতেই আমাৰ গাঁৱতেই মানুহ ভালেমান কেইজন মৰিলে তাৰ মানে এজনৰ কাইলৈ সকাম এজনৰ আজি সকাম তেনেকৈ তাৰ মানে সকাম গৈয়ে আছে এই কৰোনাৰ সময়ত মৰা হ'লে যদি কৰোনাতে মৰিলে বুলি ক'লে হেতেন কিন্তু আৰু কৰোনাত মৰা নাই আৰু বাৰু কৰোনাত মৰা নাই বাৰু এতিয়া হেৰি বেমাৰতে মৰিছে বুলি কৈছে এতিয়া কি বেমাৰত মৰিছে আমি নাজানো আৰু সেইবোৰ কথা দেই মানুহ মৰিছে আৰু এতিয়া দুজনমান তিনিজনমান এতিয়া কৰোনাত মৰানে কিহত মৰা সেইবোৰ আমি একো নাজানো আৰু দেই